এনেকৈয়ে এখন হাঁহ কুকুৰা ফাৰ্ম স্থাপন কৰিব পাৰি আমাৰ গাঁৱলীয়া মানুহে আমি এটা হাঁহৰ হাঁহ কু কুকুৰা গঁৰাল বনাবলৈ হ'লে প্ৰথমতে ওখ ধুনীয়া ৰ'দ ঘাই যায় জেগা চাই তাত ধুনীয়াকৈ তাত টিঙৰ ঘৰ দি চাৰি বেৰ বান্ধি ভালদৰে ঘৰটো বান্ধি মেৰামতি কৰি ল'ব লাগে তাৰপিছত আমি হাঁহ কুকুৰা তাত ভালদৰে আনি পোহপাল দি তাত ভালদৰে আমি দানা পানী দি তাহঁতক লালন পালন কৰিব লাগে ঘৰতে আমি পুখুৰী খান্দি হাঁহ কুকুৰা চৰিবৰ বাবে আমি হাঁহ কুকুৰাৰ কাৰণে ওখ ঠাই আৰু লগতে পুখুৰীত সিহঁতক আমি চৰিবৰ কাৰণে চাৰি বেৰ বান্ধি দিওঁ যাতে সিহঁতে নিজৰ ঘৰৰ পৰা অন্য ঠাইলৈ যাব নোৱাৰে নিজৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰতে থাকে আৰু লগতে হাঁহ কুকুুৰাৰ পৰা আমি পুহি গাঁৱলীয়া মানুহে যথেষ্টখিনি লাভম্বিত হ'ব পাৰোঁ যিহেতু হাঁহ কুকুৰাৰ পৰা আমি পুহি দুপইচা পাব পাৰোঁ সেয়েহে আমি হাঁহ কুকুৰা ভালদৰে পা পোহপাল দিব লাগে আমি হাঁহ কুকুৰা খোৱাবৰ কাৰণে নিজৰ ঘৰৰে ধান চাউল আমি খাব দিব লাগে সিহঁতক আৰু লগতে আমি বজাৰৰ দানা পানীও খুৱাব লাগে বিশেষকৈ আমি বজাৰৰ দানা পানীতকৈ নিজৰ ঘৰতে আমি সিহঁতৰ ঘৰৰ ধান চাউল খুৱাই ডাঙৰ দীঘল কৰোঁ বিশেষকৈ এতিয়া ঠাণ্ডা দিনটো আহিলে হাঁহ কুকুৰা যথেষ্টখিনি বেমাৰ আজাৰ হোৱা দেখিবলৈ পোৱা যায় সেইকাৰণে সিহঁতক বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ আমি দৰৱ ঔষধ দি বেজী দিওঁ সিহঁতক আমি ভালদৰে বতাহ নোপোৱাকৈ গঁৰালৰ ভিতৰতে বান্ধি ৰাখোঁ সিহঁতক আমি কাৰেণ্টৰ পোহৰ দিওঁ ভালদৰে খাবলৈ সিহঁতক আমি দানা পানী যোগান ধৰোঁ ঘৰৰ পৰা ওলাই যাব নিদিও ঠাণ্ডা দিনটো বিশেষকৈ সিহঁতক এৰি দিলে বতাহত সিহঁতৰ বেমাৰ আজাবোৰ বেছি হয় সেইকাৰণে সিহঁতক আমি বেমাৰ আজাৰৰ পৰা হাত সাৰিবলৈ গঁৰালৰ ভিতৰতে ধুনীয়াকৈ আমি লালন পালন কৰোঁ আৰু ভালদৰে লালন পালন কৰিলেহে সিহঁতেও আমাক দুপইচা দিব আমি হাঁহ কুকুৰাৰ পৰাই গাঁৱলীয়া মানুহে বিশেষকৈ কুকুৰা বেচি হাঁহ বেচি আমি যথেষ্টখিনি লাভম্বিত হওঁ হাঁহ কুকুৰাৰ পৰাই আমি সিহঁতক বেচি আমি ঘৰখনত আৰ্থিক সমস্যাৰ পৰা দূৰ হওঁ আমি ছমাহত বছৰেকত প্ৰায় পাঁচ ছহেজাৰ টকা হাঁহ কুকুৰা বেচি পাওঁ আৰু লগতে কণী বেচা হয় কণী বেচিও আমি মাহেকত হাজাৰ টকা পোৱা হয় হাঁহ কুকুুৰাৰ পৰা আমাৰ গাঁৱলীয়া মানুহে যথেষ্টখিনি লাভম্বিত হ'ব পৰা যায় আমি হাঁহ কুকুৰাৰ পৰা ভালদৰে আমি কিদৰে লালন পালন কৰিব পাৰোঁ যদিহে আমি সিহঁতক ভালদৰে লালন পালন কৰিব পাৰোঁ সিহঁতেও আমাক ভাল ফল তেতিয়াহে দিব কাৰণ আমি যদি সিহঁতক ভালদৰে দানা পানীবোৰ দিওঁ তেতিয়াহে সিহঁতে সময়মতে কণী দিব বা ডাঙৰ হ'ব ডাঙৰ হৈ তেতিয়াহে আমাৰ সমস্যাবোৰ দূৰ হ'ব আমি হাঁহ কুকুৰা উৎপাদন কৰিয়েই আমি যথেষ্টখিনি লাভম্বিত হ'ব পাৰোঁ আমি হাঁহ কুকুৰা কুকুৰা পুহিয়ে আমি আজি যথেষ্টখিনি আজি নিজৰ ল'ৰা ছোৱালীকো আমি হাঁহ কুকুৰা পৰাই বেচি আজি দুপইচা উলিয়াই দিব পাৰোঁ আমাৰ গাঁৱলীয়া মানুহৰ কাৰণে হাঁহ কুকুৰাখিনিয়ে বহুত বেছি আমাৰ মানে দৰকাৰী সেইকাৰণে সিহঁতক আমি ভালদৰে খুৱাব লাগে ভালদৰে যত্ন ল'ব লাগে ভালদৰে সিহঁতক দানা পানী দিব লাগে ভালদৰে আমি সিহঁতক যত্ন ল'লেহে সিহঁতিও আমাক ভালদৰে মানে ফল দিব পাৰিব হাঁহ কুকুুৰাৰ পৰা আমি যিমানখিনি লাভম্বিত হওঁ সেইকাৰণে আমি তাহাঁতক ভালদৰে প্ৰতিপালন কৰিব লাগে আমি কণী বেচি প্ৰায় হাজাৰ টকা পাওঁ আৰু হাঁহ কুকুৰা বেছিও আমি বহুত টকা পাওঁ সেইকাৰণে আমাৰ গাঁৱলীয়া মানুহৰ হাঁহ কুকুৰাকেইটাক লৈ আমি নিৰ্ভৰ কৰোঁ আৰু হাঁহ কুকুৰাকেইটাৰ পৰাই আমি যদি ভালদৰে যদি আমি সিহঁতক যদি দানা পানী যোগান নধৰোঁ সিহঁতক ভালদৰে যদি আমি চোৱা মেলা নকৰোঁ সিহঁতক যদি আমি আলৈ আথানি কৰোঁ সিহঁতে ভালদৰে ডাঙৰ হ'ব নোৱাৰিব আৰু লগতে সিহঁতে ডাঙৰ নহ'লে মানে আমাক উৎপাদন কমি যাব সেইকাৰণে সিহঁতে আমি কুকুৰা হাঁহ উমনি দি আমি সিহঁতক ভালদৰে যত্ন কৰি ডাঙৰ কৰি আকৌ সিহঁতক আমি বেছি আকৌ আমি দুপইচা পাব পাৰোঁ সেইকাৰণে আমি হাঁহ কুকুৰাক সকলোৱে যত্ন ল'ব লাগে মৰম কৰিব লাগে বেজী ঔষধ দিব লাগে সময়মতে সিহঁতৰ সময়ে সময়ে কোনটো সময়ত কি ঔষধ খোৱাব লাগে কি বেজী দিব লাগে সেইকাৰণে আজিকালি প্ৰশিক্ষণ লৈ বহুতো মানুহে প্ৰশিক্ষণ লৈ ভালদৰে স্বাৱলম্বী হ'ব পাৰিছে হাঁহলৈ কুকুৰা পালনৰ ওপৰত আজিকালি গাঁৱে গাঁৱে বহুতো বহুতো প্ৰশিক্ষণ দিয়া হয় সেই প্ৰশিক্ষণত গৈ যদি আমি যোগদান দিওঁ তেতিয়া সেই যোগদান দি আমি তাৰপৰা যে যিখিনি মানে জ্ঞান আহৰণ কৰোঁ সেই পদ্ধতিৰে যদি আমি হাঁহ কুকুৰা পালন কৰিব পাৰোঁ তেতিয়া সেই পদ্ধতিৰে আমি হাঁহ কুকুৰা পালন কৰিলে মানে আমাৰ যথেষ্টখিনি হাঁহ কুকুৰা মানে উৎপাদন বৃদ্ধি হ'ব সেইকাৰণে আমি হাঁহ কুকুৰাবিলাক মানে বিজ্ঞানৰ পদ্ধতিৰে যদি আমি যদি সিহঁতক যদি লালন পালন কৰিবলে হ'লে পুহিবলৈ হ'লে বেমাৰৰ পৰাও সিহঁতক হাত সাৰিব আৰু আমাৰ নিজৰ গৃহস্থও যথেষ্টখিনি লাভম্বিত হ'ব সেইকাৰণে আমি সকলো প্ৰকাৰে আমি মানে সকলো প্ৰকাৰৰ ফালৰ পৰা আমি সিহঁতক ভালদৰে যত্ন লৈ ভালদৰে আমি সিহঁতৰ পৰা লাভ হ'ব পৰাকৈ সিহঁতকো উন্নত উন্নতমানৰ চিকিৎসা দিব লাগে কাৰণ আজিকালি গাঁৱে ভূঁঞে ভাল ভাল প্ৰশিক্ষণ দিবলৈ আহে হাঁহ কুকুৰাৰ বিষয়ে সেইকাৰণে হাঁহ কুকুৰা বিষয়ে প্ৰশিক্ষণ দিবলৈ আহিলে তালৈ সকলোৱে যাব লাগে আৰু গৈ পেলাই সিহঁতৰ ওপৰত যিখিনি আমাক কথা শিকায় সেইমতে আমি লালন পালন কৰিব লাগে আৰু হাঁহ কুকুৰা তেতিয়া আমাৰ বেছি উৎপাদন বৃদ্ধি হ'ব